বৰ্তমান সভ্যতা উন্নত হৈছে যদিও কিছুমান অঞ্চলত এতিয়াও অন্ধবিশ্বাস বিৰাজমান প্ৰতিটো অঞ্চলতে ক'বলৈ গ'লে কিছু কিছু ক্ষেত্ৰত অন্ধবিশ্বাস দেখা যায়েই এতিয়া আমাৰ অঞ্চলটোৰ কথা ক'বলৈ গ'লে ধৰক ক কাৰোবাৰ খুব বেছি জ্বৰ হ'লে তেওঁৰ হুঁচ নোহোৱা হয় বা তেনে ক্ষেত্ৰত তেওঁলোকক ডাইনী হিচাপে গণ্য কৰা হয় বা কিছুমানৰ ক্ষেত্ৰত ধৰক জণ্ডিছ হৈছে জণ্ডিছ হ'লে প্ৰথমতে ডক্তৰৰ তাতে নাযায় বা ওজাৰ ওচৰত যায় বা গলত কাঁটা বাজা গলত হাড় বাজিলে এইবোৰ চাবলৈ গ'লে সাধাৰণ কথা তথাপি ডক্তৰৰ পৰামৰ্শ লোৱাতো বৰ্তমান বৰ্তমান যুগত চাবলৈ গ'লে প্ৰথম পদক্ষেপ হ'ব লাগে কিন্তু কিছুমান অঞ্চলত অন্ধবিশ্বাসৰ ক কবলত পৰি ডক্তৰৰ ওচৰলৈ নগৈ প্ৰথমতে ওজাৰ ওচৰলৈ যায় এইবিলাকে উন্নত অঞ্চলসমূহতো কিছুমান এনেকুৱা অন্ধবিশ্বাসে দেখা যায় চাবলৈ গ'লে ভিতৰুৱা প্ৰায়বোৰ অঞ্চলতে এনেকুৱা দেখা পোৱা যায়